সাধাৰণ সমস্যাসমূহ যিহেতু আমি মাজুলীত থাকোঁ মাজুলীত বানপানী হয় বানপানী হ'লে গৰু ছাগলী এৰাল দিয়া কষ্ট হয় খাদ্যবস্তুৰো কষ্ট হয় ঘাঁহ দিয়া কষ্ট হয় এৰাল দিবলৈ কষ্ট বান্ধিবলৈ কষ্ট হয় যিহেতু লাইটৰ পোহৰ নাথাকে ন' সেয়ে বহুত নষ্টও হয় মৰা মৰা মৰে কাৰ থাকি যায় আৰু বহুত কষ্ট হয় মানে আমাৰ বুলিয়ে নহয় গাঁৱৰ সবৰেই হয় আমাৰ খুড়াহঁতৰ এনেকৈ বহুত ছাগলী গৰু ছাগলী মৰিলে আমাৰ মৰিলে বত্ৰিছজনীমান ছাগলী মৰিছে গৰু উটি যায় পানীত

শিবিৰ দিব লাগে থাকিবলৈ এবাৰ আমাৰ কি হৈছিলে মানে দুহেজাৰ ওঠৰ চনত বহুত ডাঙৰ পানী হৈছিলে মূধচৰ ওপৰলৈকে পানী হৈছিলে তা তেনেকুৱাত পানীত গৰু উটি গৈছে বহুত গৰু উটি গৈছে ছাগলী মৰিছে কুকুৰা পাৰ বহুত মৰিছে একদম এইবিলাক মানে আমাৰ বুলিয়ে নহয় মানে বহুতৰে তেনেকুৱা হৈছে আমাৰ খুড়াহঁতৰ হৈছে গাঁৱৰ হৈছে পানী বাৰিষাত তেনেকুৱা মানে ঘৰ দুৱাৰ মানে গৰু ছাগলী বান্ধিবলৈতো সুবিধা নাথাকেই লাইট চাইট পোহৰ নাথাকে বিজুলী সংস্থাপন নাথাকে